ন লাখ পচান্নবৈ হাজাৰ আঠ লাখ চৌৰান্নবৈ হাজাৰ তিনি লাখ চৌৰান্নবৈ হাজাৰ চাৰি লাখ চৌৰান্নবৈ হেজাৰ ন লাখ সাতাৱন হাজাৰ পাঁচ লাখ চাৰি হাজাৰ